চেফ্ৰন ৰেষ্টোৰেণ্ট তেজপুৰৰে কৈছেনে হয় মই ডক্টৰ দীপজ্যোতি নাথে ক'লোঁ মই একচুয়েলি ঢেকিয়াজুলিত থাকোঁ মোৰ কোৱাটাৰত থাকোঁ মই একচুয়েলি মোৰ ডিউটিৰ পৰা আহি পোৱা দেৰি হ'ল ৰাতি এতিয়া দুটা তিনিটামান বাজিছে মই একচুয়েলি খানাটো বনোৱা নহ'ল মোৰ খাদ্যটো একচুয়েলি মোৰ খাদ্যটো বনোৱা নহ'ল সেইকাৰণে মানে মই ভাবিছিলোঁ আপোনালোকৰ আ হোটেলৰ পৰা মই অৰ্ডাৰটো দি দিওঁ বুলি ভাবিছিলোঁ আপোনালোকে যদি বেয়া নাপায় মোক এ আপোনালোকে তেজপুৰৰ পৰা ঢেকীয়াজুলিলৈকে মোক খানাটো আপোনালোকে হোম ডেলিভাৰী দিব পাৰিবনে বাৰু একচুয়েলি আমাৰ এইপিনে যথেষ্ট বৰষুণ দি আছে বতাহ বৰষুণ যথেষ্ট দি আছে বতৰটো ইমান ঠিকো নহয় আৰু মই এই ৰাতিখন মানে বাহিৰলৈ ওলাই যাব নোৱাৰিম এতিয়া গতিকে সেইকাৰণে আপোনালোকে মোক কথাটো জনাওক যে আপোনালোকে এই শেষ নিশা মোক মোৰ খাদ্য অৰ্ডাৰ যদি মই কৰোঁ আপুনি খাদ্যখিনি মোক মোৰ কোৱাটাৰত আহি আপোনালোকে দি যাবহি নে